হেল্ল' দাদা মই মানে আজি দুটা বজাত খানাপাৰালৈ যাব বিচাৰিছোঁ চ' কেব এখন বুক কৰিব লাগিছিল গতিকে মোৰ পিক আপ পইণ্টটো হৈছে নলিনীবালা দেৱী ছাত্ৰী নিৱাসৰ ওচৰত পাণবজাৰ গতিকে আপুনি যদি পাৰে ইয়ালে আহিব আৰু কিমান ভাৰা হয় সেইটো জনাব ধন্যবাদ